বিলাসী ভ্ৰমণত আমিতো প্ৰায় এখন অৰুণাচলৈ গৈছিলোঁ অৰুণাচল যাওঁতে এখন ডাঙৰ গাড়ী লৈ লৈ যাবলগীয়া হ'ল তাৰপিছত গোলাঘাট টো অৰুণাচল গোলাঘাট টো অৰুণাচল যাওঁতে যথেষ্টখিনি টকা লাগিব গাড়ী ভাড়া লাগিব তাৰপিছত গাড়ী ভাড়াই কৰি যাওঁতে মিনিমাম আমাৰ পোন্ধৰ হাজাৰমান গৈছে তাত গৈছোঁ অৰুণাচল টো গোলাঘাট টো জোনাই জোনাইত গৈছোঁ তাত থাকিছোঁ হোটেলত থাকি মেলি তাতে দিছোঁ ঘৰ ভাড়া কমেও আমি সাত সাত হেজাৰমান দিছোঁ তাত তাত থাকি মেলি হোটেলত থাকি জোনাৰপৰাটোৰ হেৰি কি আছিলে অৰুণাচল গৈছোঁ অৰুণাচলত তাত মানে থাকিলোঁ থাকি আমাৰটো তাত নিজৰ ফেমিলি মানুহ নাই তাৰপিছত সেই গতিকে আমি অৰুণাচলত গ'লোঁ তাত গৈ হোটেলত থাকিলোঁ হোটেলত থাকোঁতে আমাৰ কমেও আমাৰ আমাৰ ফেমিলি চাৰিজন কিন্তু সেই চাৰিজনে আমাৰ বিভিন্ন ধৰণৰ খোৱা খাদ্য পদ্ধতিবোৰ বেলেগ বেলেগ তাৰপিছত আমি তেনেকৈ এতিয়া অৰ্ডাৰ কৰিলোঁ গাহৰি মাংস গাহৰি মাংসটোতো কমেওতো ইয়াততো চাৰে তিনি চাৰে তিনিশ টকা হ'লেওতো মিনিমাম তাত চাৰে চাৰিশ টকা চাৰে চাৰিশ টকাত আমি তাত তাত কেজি তাত খাইছোঁ তাত থাকিছোঁ কমেও আমি সাত দিনমান তাতেই আছো তাতে থাকি মেলি অৰুণাচলত থাকি মেলি আমি আকৌ হেৰিলৈ গ'লোগৈ তাত মানে ধৰি লওক এতিয়াতো এই গৰমতো এতিয়া নৰ্মেল সেই হোটেলততো থাকিব নোৱাৰিম এ চি লৈছোঁ এ চি লৈ থাকোঁতেতো তাত যথেষ্টখিনি টকা খৰচ হৈছে তাৰপিছত আকৌ তাত আকৌ অকল খাদ্যটোটোৱেই নহয় তাত বিভিন্ন ধৰণৰ চাহ ইটো সিটো খোৱা মেলা তাতেই গ'ল বহুতখিনি বিল তাৰপিছত যেতিয়া আমি হেৰিপৰা জোনাই অৰুণাচলৰপৰা আকৌ আমি তেতিয়া হেৰিলৈ গ'লোঁ মিয়দিয়া বুলি কয় তাত গ'লোঁ তাত বেছি সময় নকৰিলোঁ তাত বেছি সময় নকৰিলোঁ তাত গৈ থাকিলেও মানে খুব বেছি আমি কমেও দুঘণ্টামানহে তাত মানে মানে হেৰি ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ তাত তাত থাকি আমি তাতো মানে আমি হেৰি অৰুণাচলৰপৰা মায়দিয়াত এখন গাড়ী ভাড়া টেক্সি গাড়ী ল'বলগীয়া হৈছে তাতো আমাৰ টকা অলপ খৰচ হ'ল তাৰপিছত মানে সেইটো গতিয়ে তাৰপিছত আৰু থাকি মেলি আহি তাত খালোঁ খাই আহি আকৌ মানে সেই মায়েৰিয়াৰপৰা আকৌ এখন মানে হেৰি ডিবাংভেলী বুলি কয় ডিমাংভেলী জেগাটো ইমান ধুনীয়া দলং মানে ডিবাংভেলী ডিবাংভেলীতে দেখিলোঁ একদম ধুনীয়া তাত মানে হেৰি আছে মানে মানে পিকনিক হোৱা ঠাই আছে তাৰপিছত আকৌ আকৌ তাত মানে আকৌ এটা পিকনিক এৰেঞ্জ কৰিলোঁ সেই পিকনিকটো এৰেঞ্জ কৰোঁতে মানে কিছুমানে মুৰ্গী লৈছে গাহৰি মাংস লৈছে মানে মানে আৰু মানে বিভিন্ন ধৰণৰ খোৱা মানে লৈছে তাতে আমাৰ তাতে আমাৰ পিকনিকতেই গ'ল আমাৰ মানে মানে এটা ফেমিলীতেই মানে ফাইভ থাউজেনকৈ থাউজেণ্ডকৈ মানে মানে হেৰি কৰিছোঁ তুলিছোঁ তাতেই আমি তাতে ডিমাংভেলীতে খাই মেলি আহিছোঁ তাত মানে পিকনিক খাই মেলি আহি আহি চিধাই আমি মানে আকৌ ঘৰলৈ হেৰি অৰুণাচল টো আকৌ গোলাঘাট ৰিটাৰ্ণ হৈছোঁ তেতিয়া আমাৰ আকৌ গাড়ী ভাড়া কৰি আহি মেলি আমাৰ খৰচ যথেষ্টখিনি আমাৰ মানে তাত মানে যওঁতে আৰুণাচল যাওঁতে আমাৰ পইচা পাতি খৰচ হ'ল এই মানে সেইটো কথা আৰুনো কি আৰু সেয়াই